অঁ স্বৰ্ণ দা দোকা দোকানত নে অঁ গম পাইছেনে মই অনিতাই কৈছোঁ পৰা অঁ হেৰি অঁ আছোঁ এই বিয়া পাতিছোঁ নহয় ভণ্টিৰ বিয়া এই আহিনত আহিনৰ সাত তাৰিখ গতিকে এতিয়া কাপোৰ লাগিছিল মোক কেইযোৰ মান পাটৰ কাপোৰ টচ মুগা তাৰ পাছত ভাল মুগাও লাগে এযোৰ পিঅ'ৰ মুগা সেইটো কাৰণেতো অঁ সেইটোতো মই আজিকালিতো আৰু দুই নম্বৰীটো মিক্স মিক্স পাটৰ ব্ৰেণ্ডে কৰা নিচিনা হৈছে এতিয়া এইটো লাগে যিটো পিঅ'ৰ চলি আছে টছৰে হওক মুগাৰে পাটৰ অঁ এনে মেইন যিটো যিটো কইনাই পিন্ধা মেইন চেট এই গুনা ফুলৰ যিটো বগা পাটৰ চেট সেইটোত এনেই কিমান মান আহে প্ৰাইচ মিনিমাম কিমানত পাম মই অ' বহুত কৈছে অ টপটো নাই নাই মোক হেৰিটো যিটো যিটো পিঅ'ৰ যিটো পিঅ'ৰ পাট সেইটোৱে লাগে এনেও বেছি হেভি ফুল হেভি ফুল নালগে অঁ গুনাৰ ফুল চিম্পুলত

থাৰটি ফাইভ থাউজেণ্ড

ঠিক আছে বাৰু মই মই তেন্তে গৈ আছোঁ মই সাত তাৰিখৰ আগত যাম যাই মই গোটেইখিনি ক্লিয়াৰ কৰি ল'ম ওচৰত যাই পেলাই দিয়ক মই দোকানত গৈ ঠিক আছে বাৰু মই গৈ পেলে চাই ল'ম দিয়ক হ'ব দিয়ক